সৰুৰে পৰা মাক দেখিয়েই ফুলৰ প্ৰতি প্ৰেৰণা লাভ কৰিছিলোঁ মাই মায়ে খুব যত্ন কৰিছিলে ফুলৰ মাক দেখি দেখিয়েই নিজকো ফুল ৰোব মন গৈছিলে ফুলৰ প্ৰতি মন ঢাল খাইছিলে লাহে লাহে নিজেও ফুল ৰোবলৈ আৰম্ভ কৰিলোঁ ফুল ফুলিলে খুব মন ভাল লাগে মন প্ৰফুল্লিত হয় সেই কাৰণে ফুলকেই হবী হিচাপে ল'লোঁ বিভিন্ন ধৰণৰ ফুল ফুলিলে মনতো এনেই বেয়া লাগি থাকিলেও ফুলখিনি ফুলা দেখিলে খুব ভাল লাগে আজিকালি বহুত ধৰণৰ পাতো আছে ৰঙা নীলা হালধীয়া সেইবিলাকো ফুল হিচাপেই আজিকালি ব্য়ৱহাৰ কৰা হয় পাতবিলাকো খুব ভাল লাগে বহুত ধৰণৰ পাত আজিকালি সামান্য় কচুপাতবিলাকো আজিকালি ৰঙা ৰঙৰ ওলাইছে সেইবিলাক দেখিলেই খুব মনটো ভাল লাগি যায় যেন ঘৰলৈ আনি পেলাই টাবত ৰুই দিম এনেকুৱা লাগে কিছুমান আনিছোঁও তেনেকৈ ৰুইছোঁওদ হেনেকেই হবী হিচাপে ল'লোঁ